অঁ কোৱাচোন হিয়া আছোঁ আছোঁ ভালে আছোঁ মই ঘৰতে আছোঁ আচ্ছা কিহৰ কাৰণে

আচ্ছা অঁ হয় নেকি আচ্ছা আচ্ছা কোৱাচোন কেনেকে কি কৰিব বিচাৰিছা কোৱাচোন মই আছোঁ দিয়া কোৱা

মানে কৰি মানে তুমি কি কি কৰিব বিচাৰিছা এইটো কিবা কিনিব লাগিব আচ্ছা আচ্ছা আচ্ছা এইটো আচ্ছা আচ্ছা ঠিক আছে যাম এপ্লিকেশ্যনটো কাক দিব লাগিব এইটো হেৰি স্কুলখনৰ প্ৰিঞ্চিপালক দিব লাগিব চাগে নহয় জানো অঁ অঁ

আচ্ছা তোমাৰ ঠিক আছে তোমালোকে কাইলে নহয় পৰহিলৈ আহা হয় হয় পৰহি তোমালোকে এঘাৰটা বজাত আহা ও ও

আচ্ছা হেৰি এনুৱেল ফাংচ্যনটোতো তোমাৰ এদিন এদিনতহে হ'ব এদিনীয়া নহয় জানো

আচ্ছা ঠিক আছে সেইটো মিলাই ল'ম তোমাৰ বস্তুখিনি কি কি লাগে এইটো ফেঞ্চি পাণ বজাৰৰ পৰা কিনি ল'লেই হ'ল আৰু ইয়াতে ইয়াতে স্কুলখনত আৰু কোনে কণ্ট্ৰিবিউট কৰিব নে কোনোবা কাবাক কৈছা নেকি আচ্ছা

হয় ও

ও আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে সেইটো কৰিব লাগিব আৰু মোৰ ফালৰ পৰা কি সহায় লাগে কোৱাচোন কিমান অঁ অঁ অঁ

অঁ ঠিক আ আচ্ছা মই কিমানখিনি দিলে ভাল হয় তুমি কোৱা মই দি দিম একো নাই তোমালোকে তাৰমানে অঁ মইতো তাত আছোঁয়ে অঁ কিমানখিনি দিলে বেছ তোমালোকৰ সুবিধা হয়

আচ্ছা আচ্ছা হয় হয়

হয় ঠিক আছে ঠিক আছে বাৰু তোমালোকে আহি যোৱা তাৰপাছত হেৰি কেনেকুৱা দিলে ভাল হয় সেইটো চাই পেলাই ক'ব লাগিব আৰু ঠিক আছে বাকী হেৰিৰ পৰা উঠাই লোৱা অঁ অঁ তোমালোক পৰহি আহি যাবা তেনেকে যাম আৰু আৰু আৰু কিবা আৰু কিবা লাগিব নেকি

কি কি কি কি ল'ব বিচাৰিছা

অঁ

হয় হয়

ও আচ্ছা তোমাৰ তেনেহ'লে তোমালোকে কি ফাৰ্ষ্ট প্ৰাইজ কি ৰাখিম বুলি ভাবিছা ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ এনেকে বস্তু কি লম বুলি ভাবিছা ও

আচ্ছা আচ্ছা ঠিক আছে তোমালোক আহি যোৱা ভাবি চাওঁ ন কি কৰিলে ভাল হয় ঠিক আছে আৰু বস্তুখিনি ঠিক আছে বৰহিলৈ যাম দিয়া ফেঞ্চি বজাৰৰ ফাললে ন পাণ বজাৰত পাম আৰু এই কপি মানে তোমাৰ কপি লাগিব চাগে পেঞ্চিল কালাৰ পেঞ্চিল এইবিলাক লাগিব নেকি বাচ্ছাবিলাকো দিবৰ কাৰণে আচ্ছা ও হো ও হয় অঁ

আচ্ছা আচ্ছা আচ্ছা ঠিক আছে তেনেহ'লে কোৱাচোন কোৱা কি ক'ব বিচাৰিছা আচ্ছা আচ্ছা ঠিক আছে বাৰু ঠিক আছে দিয়া আহিবা মই আছোঁ দিয়া

হয় হয় ঠিক আছে দিয়া ঠিক আছে আহিবা অঁ অঁ ঠিক আছে বাই অঁঁ হ'ব হ'ব ঠিক আছে